বৰ্তমান সমাজত মানুহে সত্ৰীয়া নৃত্য আৰু শাস্ত্ৰীয় নৃত্য শিকিবলৈ পচন্দ কৰে

সত্ৰীয়া নৃত্য আৰু শাস্ত্ৰীয় নৃত্যই বৰ্তমান সমাজত বিশেষ মানদণ্ড লাভ কৰি আহিছে সত্ৰীয়া নৃত্য বা শাস্ত্ৰীয় নৃত্যসমূহ

বিভিন্ন অনুষ্ঠান বিভিন্ন সময় বিভিন্ন ঠাইত অনুষ্ঠিত কৰি আহিছে আৰু এই অনুষ্ঠানসমূহ বিশেষকৈ প্ৰতিযোগিতামূলক অনুষ্ঠান অনুষ্ঠিত কৰে আৰু এই অনুষ্ঠানসমূহত আগভাগ ল'বৰ বাবে মানুহে বিশেষকৈ সত্ৰীয়া নৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰ ওপৰত বেছি মন দিয়ে এইসমূহ নিশ্চয় মানুহে শিকাৰ লগতে নিজৰ দেহৰ আৰু স্বাস্থ্যৰ কোনো ক্ষতি নোহোৱাকৈ নিয়মিত ব্যায়াম কৰাৰ দৰে এই নৃত্যসমূহটো ব্যায়ামৰ প্ৰয়োগ হয়

এই সত্ৰীয়া নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীয়ে শাস্ত্ৰীয় নৃত্য হিচাপে মৰ্যাদা প্ৰাদান কৰা আঠটা নৃত্যশৈলীৰ অন্যতম সত্ৰীয়া নৃত্যৰ সত্ৰীয়া শব্দটো আচলতে সত্ৰৰ পৰা আহিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিষ্ঠিত সত্ৰসমূহৰ যোগেৰেই প্ৰায় পোন্ধৰশ শতিকাৰ পৰাই এই নৃত্য ধাৰা অসমত প্ৰচলিত হয় সত্ৰীয়া নৃত্য মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মাধৱদেৱে ভক্তি ধৰ্ম প্ৰচাৰৰ অৰ্থে শাস্ত্ৰীয় নৃত্যৰ সম্পাদ আশ্ৰয় কৰি সৃষ্টি কৰে আৰু তেওঁৰ পৰৱৰ্তী প্ৰচাৰসকলে কিছু পৰিমাণে সংবদ্ধ ঘটোৱা আৰু সত্ৰসমূহৰ হাতত সংৰক্ষিত পৰিৱৰ্ধিত পৰিশীলিত আৰু ব্যাকণ ব্যাকৰণসন্মত হিচাপে জনপ্ৰিয় হৈ উঠা নৃত্য ধাৰা সাধাৰণতে সত্ৰীয়া নৃত্য বুলি আমি কওঁ তেনেদৰেই শাস্ত্ৰীয় নৃত্যসমূহকো আমি ক'ব পাৰোঁ আৰু এই শাস্ত্ৰীয় নৃত্যসমূহ সত্ৰীয়া নৃত্যৰ দৰে হয় সকলো সময়তে ইয়াৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয় আৰু প্ৰায় সমূহ মানুহে বৰ্তমান সময়ত শাস্ত্ৰীয় নৃত্যৰ প্ৰতি আগ্ৰহিত হয় বেলেগসমূহ ঠাইৰ কথা ভালদৰে ক'ব পৰা ন'গলেও বিশেষভাৱে মাজুলীৰ বাসিন্দা হৈ মই নিজেও সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আছোঁ আৰু মাজুলীত সত্ৰীয়া নৃত্যৰ প্ৰভাৱো বেছি সত্ৰীয়া নৃত্যত সকলো সকলোৱে পাৰ্গত বুলি ক'ব পাৰি কাৰণ মাজুলী হৈছে সত্ৰনগৰী আৰু ইয়াত ৰাস পাৰ্বণত সকলোৱে এই নৃত্য নাচে আৰু আমাৰ সত্ৰসমূহতো এই সত্ৰসমূহতেই এই সত্ৰীয়া নৃত্যৰ প্ৰচলন আৰম্ভ হৈছিল সেয়েহে সত্ৰীয়া নৃত্যৰ মান সকলোতকৈ উন্নত আৰু সকলোতকৈ শ্ৰেষ্ঠ হিচাপে পৰিগণিত হয় এই সত্ৰীয়া নৃত্যৰ বাবে বৰ্তমান সময়ত বহুকেইখন সত্ৰীয়া আৰু সাংস্কৃতিক মহাবিদ্যালয়ৰ বিদ্যালয় গঢ়ি উঠিছে এইসমূহতো সত্ৰীয়া নৃত্যৰ এইসমূহত সত্ৰীয়া নৃত্য এক উন্নত মানদণ্ডত ৰখা হৈছে সেয়েহে বৰ্তমান সমাজত মানুহে সত্ৰীয়া নৃত্য শিকিবলৈ পচন্দ কৰে